হেল্ল' অঁ বিজয় দোকান হয়নে মই ৰূবি দত্তই ক'লোঁ এই যোৱা দুদিনৰ আগত মই অলপ বস্তু খোৱা বস্তু অৰ্ডাৰ দিছিলোঁ এতিয়া পুনৰ মোক অলপ দৰকাৰ হৈছে এই ছোৱালীজনীৰ বাৰ্থডেৰ বাবে

কক'কোলা আছেনে বাৰু অঁ অঁ অঁ থামচাপ মেংগো অঁ সকলোবোৰ আছে ন অঁ অঁ তেতিয়া মোক এই এঘাৰটা বজাৰ ভিতৰত কাইলৈ দিব পাৰিবনে অঁ আগৰ বস্তুসমূহৰ লগত একেলগে দিব আৰু অঁ এঘাৰটা বজাত দিলে মই দুটা বজাৰপৰা খোৱাব পাৰিম অঁ হয় হয় অঁ পইচা গুগুল পে' কৰি দিম অঁ হয় হয় অঁ এঘাৰটা বজাত দিব বুলি আশা থাকিল ধন্যবাদ